অঁ ভাল অঁ মই বোলো এই কিনো কৰিছে বোলো এই খেতিপথাৰ কথা গম পাইছেই কিখন হৈছে আৰু আপুনি যে আলু খেতি কৰিছিলে এইবাৰ কেনেকুৱা হ'ল নাই নাই নাই এইবাৰ মোৰো নাই বতৰ তাতে খৰাং তাতে সেই পানী দিয়া মেচিনটোও বেয়া হ'ল কি ক'ব

বেয়া বেয়া বেয়া বেয়া এইবাৰ মোৰ একেবাৰে বেয়া দেই ধানো এইবাৰ নেপালোঁ নহয় গোটেইখিনি পোকে খালে নহয় একদম

কি ক'ব একেবাৰে দুখ লগা দেই সঁচাকৈ নাই নাই খেতি চেতি আৰু বাদহে দিম যে ভাবিছোঁ আৰু মই একদম যে এইবাৰ মানে ইমান টকা একদম পানীত পৰা নিচিনা হ'ল দেই বাৰু কি বুলি কয় জানো আজি পাৰিলে ব্লকৰ ফালে এপাক ওলাই যাম আহিব এইবিলাক বিষয়ে কথা পাতিম কিবা ক্ষতিপূৰণ চ্যতিপূৰণৰ বিষয়ে কিবা যদি পোৱা হয় আহিব তেনে ঠিক আছে মই সেইখন লিখি ৰাখিম আপুনি ওলাই আহক তেনেহ'লে ঠিক আছে দিয়ক পলম নকৰিব